হেল্ল' হয় মই আপোনালোকক এটা কথাৰ বাবে ফোন কৰিলোঁ মানে মোক এখন চুইফটৰ প্ৰয়োজন হৈছিল চুইফট ডিজায়াৰ এখন লাগিছিলে মই আপোনাৰ দৰঙৰ পৰা যাম দৰঙৰ পৰা মোক নগাঁৱলৈ যাবলগীয়া আছিলে মানে মই যাম আপোনাৰ আগষ্টৰ বিছ তাৰিখে দেওবাৰ পৰিছে গতিকে সেই দিনাখন গাড়ী আপোনালোকৰ পোৱা যাবনে নাযায় সেই বিষয়টো জানিবৰ কাৰণে মই আপোনালোকলৈ ফোন কৰিছিলোঁ আৰু তালৈ যাওঁতে কিমান সময় লাগিব সেই বিষয়টো অকণমান ভালকে জনাই দিলে আপোনালোকৰ গাড়ী তেতিয়াহ'লে অকণমান সুবিধা হয় মানে